অঁ কোৱাচোন হয় কোৱা

আচ্ছা অঁ কিহৰ ওপৰত দিছে বাৰু চৰাইদেউ ওপৰত দিছে ন অঁ নিশ্চয় নিশ্চয় মই পাৰিছোঁ বাৰু কিমান পাৰোঁ সৰু সুৰা কিছুমান কথা কৈ দিব পাৰিম বাৰু এতিয়া যিখিনি মনত আছে আৰু কাৰণ এতিয়া বুঢ়া হৈছোঁ ন কথা কিছুমান পাহৰিও যাব পাৰোঁ গতিকে মই সৰু সুৰা কিছুমান কথা কওঁ প্ৰথমতে আমি সকলোৱে জনা উচিত যে চৰাইদেউ এখন জিলা ইয়াক তাৰমানে জিলা হিচাপে অসমত ঘোষণা কৰিছিলে আগষ্টৰ পোন্ধৰ তাৰিখে দুহেজাৰ পোন্ধৰ চনত তেতিয়াৰ দিনৰ চিফ মিনিষ্টাৰ তৰুন গগৈদেৱে সেইখন তেতিয়াৰ পৰাই তাৰমানে অসমৰ এখন জিলা হিচাপে এখন জনাজাত আৰু চৰাইদেউ বুলি ক'লে এটা মানুহৰ এটা ছেণ্টিমেণ্ট হয় তোমালোকে সকলোৱে জানা যে আহোম ৰজা প্ৰথমতে চুকাফা অসমলৈ আহি পেলাই তেওঁ অসমত প্ৰথমতে চৰাইদেউতহে থিতাপি লৈছিলেহি চৰাইদেউত থিতাপি লৈ চৰাইদেউত তেওঁ বাহৰ পাতি তাত তেওঁ তেওঁ সৈন্য সামন্ত তেওঁ গোটেইখিনি পাতি সেইখিনি চৰাইদেউত তাৰমানে থিতাপি লোৱাইহে তেওঁ অসমত বাকীবোৰ ঠাইলৈ তাৰমানে তেওঁ ৰাজ্য বিস্তাৰ কৰিবলৈ গৈছিলে গতিকে চৰাইদেউৰ এটা অতি ঐতিহাসিক মূল্য আছে চৰাইদেউখনত যিটো এতিয়াও আছে আৰু এইটো এটা আমাৰ কাৰণে গৌৰৱৰে কথা অসমবাসীৰ কাৰণে যে চৰাইদেউ এতিয়া আমাৰ চিহ্নপথৰ এতিয়া আমাৰ এতিয়া বুৰঞ্জী চিহ্নপথত তাৰমানে এটা এখন অতি নাম থকা বা ডাঙৰ ঠাই স্বীকৃতি পাইছে তাৰমানে চৰাইদেউখনে চৰাইদেউত তাৰমানে বিভিন্ন ধৰণৰ সেই ৰজাবোৰ তেতিয়াৰ দিনৰ ৰজাবিলাকৰ মৈদামবিলাকো আছে ধৰা মৈদামবিলাকত আমি জানো যে চৰাইদেউত বহুতখিনি মানুহে এই মৈদামবিলাক চাবৰ কাৰণেও যায় তাৰমানে চৰাইদেউলৈ মৈদামবিলাক আছে তাত অতি ধুনীয়াভাৱে একদম পূৰা তাত মৈদামবিলাক অতি চিজিলভাৱে তাৰমানে পৰিপাতিভাৱে তেতিয়াৰ দিনৰ ৰজা ৰাণীবিলাকৰ মৈদাম ইয়াত আছে এনেই তোমালোকে যদি কেতিয়াবা চাবলৈ যোৱা যাব পাৰিবা তাত গতিকে আৰু বিভিন্ন ধৰণৰ তেনেকুৱা মনুমেণ্টছবিলাক বা বুৰঞ্জীমূলক হিষ্টৰিকেল যিখিনি মনুমেণ্টছ আছে বা আমাৰ ঐতিহাসিক যিখিনি তাৰমানে আমাৰ মনুমেণ্টছবিলাক আছে তাতো ইয়াতো বহুতখিনি আছে তাৰমানে চৰাইদেউত সেইবিলাক যথেষ্ঠখিনি আছে গতিকে সেইবোৰ চাব যাব পাৰা গতিকে চৰাইদেউ মানুহৰ মানসপটত বিশেষকৈ অসমীয়াসকলৰ মানসপটত এটা অতি ডাঙৰ এটা তাৰমানে অতি গুৰুত্বপূৰ্ণ কথা অসমীয়াসকলৰ বাবে চেণ্টিমেণ্ট জড়িত হৈ আছে সেয়া আৰু যদি আৰু ভালকৈ জানিব বিচাৰিছা সেই বিষয়ে তেতিয়াহ'লে এদিন যেতিয়া তোমালোকে আজৰি সময় পাবা তেতিয়া আমাৰ ঘৰলৈ আহিবা মই আৰু ভালকৈ বিস্তৃতভাৱে বুজাই দিব পাৰিম বাৰু ঠিক আছে